হেল্লো দাদা আচ্ছা আপুনি কাইলৈ কিমান বজাত আহিব পাৰিব বাৰু মোৰ দহ বজাত মোৰ ফ্লাইট আছে কলিকতালৈকে আচ্ছা আপুনি যদি দহ বজাত ফ্লাইট থকাৰ বাবে আপুনি আঠ বজাত মোৰ ঘৰৰ আগত আহি আপুনি পাবহি লাগিব কাৰণ মোৰ দহ বজাৰ পৰা মানে ফ্লাইট হ'লে মানে মোৰ আকৌ কলিকতাৰ পৰা চেন্নাইলৈ মোৰ এটা এখন সংযোগী ফ্লাইট আছে গতিকে মই ফ্লাইটখন মিছ কৰিব বিচৰা নাই আপুনি সোনকালে আহি মোৰ ঘৰত আহি আঠ বজাত আপুনি পাই গ'লেই হৈ যাব আঠ বজাত আপুনি পাই গ'লেহি মোৰ দহ বজাৰ ফ্লাইটখনত যাবলৈ মোৰ সুবিধা হ'ব